হেল্ল' অঁ কওকচোন হয় কওক অঁ বনৌষধি বুলিলে এতিয়া ভালেমানখিনি ধৰি লওক ভেদাইলতা মানিমুনি নৰসিংহকে ধৰি বহুতখিনি আমাৰ হেৰি আছে সৰু টেঙেচী সেইখিনি পেটৰ অসুখ বা কিবা ডিছেণ্টৰী ধৰি লওক আৰু এনেকৈ ল'ৰা ছোৱালী অৰুচি হ'লে মুখত তাৰে পিছি পেলাই অকমান জোল বনাই দুচামুচ খুৱাই দিলে ল'ৰা ছোৱালীৰো ভাল হয় আৰু আপোনাৰ ডাঙৰ মানুহৰ যদি ভেদাইলতা আৰু নৰসিংহ এনেকৈ পিছি পেলাই অকণমান জোল বনাই খায় সেয়াও ডাঙৰ মানুহৰ কাৰণেও উপকাৰী আৰু গৰম দিনত সৰু টেঙেচীটো প্ৰায়েই হয় সেই গৰম দিনত সৰু টেঙেচীটো আনি ধুই পখালি লৈ ভালকৈ থেতেলীয়াই অকণমান জোল বনাই খাব পাৰিলে সেইটোও আমাৰ শৰীৰৰ কাৰণে ঠাণ্ডা বস্তু খাই ভাল লাগে আৰু ভেদাইলতাটো হ'ল শৰীৰৰ তেজৰ কাৰণে খুব ভাল আপোনাৰ ভেদাইলতাটো পিছি লৈ পেলাই আপোনাৰ অকণমান জোল বনাই কেঁচায়ো খাব পাৰে কিছুমানে খায় কেঁচায়ে কিন্তু আমি এই নহৰু পহৰু এনেকৈ দি পেলাই অকণমান জোল বনাই পেলাই খাওঁ তেতিয়া আমাৰ পেটৰ অসুখ বা কিবা হেৰি হ'লে বা তেজৰ হেৰি আৰু আপোনাৰ এই বনৰীয়া কচুটো কচু শাকো আপোনাৰ হেৰি ডেইলী খাবলৈ হয় সেয়ায়ো তেজ বৃদ্ধি কৰে তেজৰ কাৰণে খুব ভাল এইকেইটা বস্তু আৰু পেটৰ অসুখ হ'ব লাগিলে আপোনাৰ সেই সৰু টেঙেচীটো ক'বই নেলাগে সৰু টেঙেচীটো অকণমান লৈ পেলাই খাই এনেকৈ হেৰি কৰিলে সেই পেটৰ অসুখটো ভাল অঁ কিবাকিবি তেনেকৈ আমি খাওঁ আৰু ভালেমানখিনি আছে এইবিলাক আপোনাৰ হেৰি আমলখি আমলখি জুচ বনাই খালেও অৰুচি দূৰ হয় অমৰা জোল বনাই খালেও ভাল লাগে এনেকৈ মানে ভালেমানখিনি আছে গতিকে সেয়া খালে আপোনাৰ শৰীৰটো নি নিৰোগী হ'ব আৰু খায়ো আপোনাৰ মানে আৰাম লাগিব ভাল লাগিব

ধন্যবাদ দিয়ক